হেল্ল' হেল্ল' খুৰী মই মই খুছবোৱে কৈছোঁ চিনি পালেনে

অঁ মানে বিহু আহি পালেহি নহয় ত' পিঠা কেনেকৈ বনাম পিঠা কেনেকৈ বনাব লাগে সেইটো অকণমান আপোনাৰ পৰা মানে মই ইমান পাৰ্গত নহয় পিঠা বনোৱাত ত' ভাবিছোঁ এইবাৰ ঘৰত বনাম বুলি সেইটো কাৰণে অলপমান কেনেকৈ বনায় আপুনি কৈ দিব নেকি

আপুনি দুই তিনিটামান পিঠা বনোৱা শিকাই দিয়ক হৈ যাব সেইটো

হয় হয় হয় মিক্সিতো খুন্দিব পাৰিম হয়নে

হয় হয়

হয় হয় হয়

হয় হয় অঁ হ'ব খুড়ী আচ্ছা ঠিক আছে ধন্য়বাদ হয় হয় ধন্য়বাদ ৰাখিছোঁ এ হ'ব